বাইকিং বহুত প্ৰিয় হয় মোৰ বাইক চলাই বহুত ভাল পাওঁ আৰু বাইকত ভ্ৰমণ কৰি এটা বেলেগ অনুভৱ পোৱা যায় বাইক চলাই কটোৱা এটা সাধাৰণ দিনক বৰ্ণনা কৰিব গৈ আছোঁ এবাৰ আমি লগৰ ছজনে ছখন বাইক লৈ মেঘালয় চেৰাপুঞ্জী অভিমুখে যাত্ৰা আৰম্ভ কৰিম বুলি ওলালোঁ মেঘালয়ৰ অকোৱা পকোৱা বাটেৰে আমি গৈ গৈ অৱশেষত চেৰাপুঞ্জীত উপস্থিত হ'লোঁগৈ সেইদিনাখনি বতৰটো অলপ বেয়া আছিলে সেইবাবে আমি যাওঁতে বহুতো ঠাইত ৰৈ ৰৈ যাব লগা হৈছিলে কাৰণ মেঘালয়ত প্ৰায় বৰষুণ হৈ থাকে ঠাণ্ডা জেগা চেৰাপুঞ্জী আমি যোনটো জেগাত গৈছিলোঁ তাত খুবেই বৰষুণ হয় যাওঁতে আমি বহুত টাইম লাগিছিলে কাৰণ বাটত বৰষুণ দি আছিলে কাৰণ মাজে মাজে আমি বহুতো জেগাত ৰৈ যাবলগীয়া হৈছিলে লাষ্টত গৈ আমি চেৰাপুঞ্জী উপস্থিত হ'লোঁগৈ আৰু লগৰকেইজনে আমি বাইক লৈ গৈ ইমানেই ভাল লাগিল যে শ্বিলঙৰ অকোৱা পকোৱা ৰাস্তাত মানে নিজকে বহুত মনটো মুকলি মুকলি লাগিছিল কাৰণ বাইক চলালে আপোনাৰ বাইকত ভ্ৰমণ কৰিলে আপোনাৰ মনটো বহুত মুকলি মুকলি লাগে সেইকাৰণে বাইক ভ্ৰমণ যিমানে পাৰে কৰিব লাগে বাইকিং খুবেই প্ৰিয় আৰু বাইক সদায় লাহে লাহে চলাব লাগে জোখত চলাব লাগে আৰু দূৰ দূৰলৈ ভ্ৰমণ কৰোঁতে বাইকত আপুনি গোটেই গাৰ্ডসহ গ্ল'ভছসহ হেলমেট চব পৰিধান কৰি যাব লাগে